কোনটো বয়সত আৰম্ভ কৰিলে এনেকুৱা সৃষ্টিশীলতাৰ কাম সঠিক হ'ব পাৰে উপযুক্ত হ'ব পাৰে

তেওঁলোকে বৃত্ত বৰ্গ ৰেখা আদি সৰলাকৃতি অংকন কৰি পৰীক্ষা নিৰীক্ষা কৰিবলৈ আৰম্ভ কৰিব পাৰে ব্ৰাছেৰে ছবি অঁকা বা ডাক টিকট ব্যৱহাৰ কৰাতোও অধিক উপভোগ উপভোগ্য হ'ব পাৰে এই পৰ্যায়ত শিশুৱে আনৰ অংকন বা শিল্পকৰ্ম অনুকৰণ কৰিবলৈ আৰম্ভ কৰিব পাৰে পৰ্যবেক্ষণ আৰু প্ৰতিনিধিত্বৰ প্ৰাৰম্ভিক দক্ষতা বিকাশ কৰিব পাৰে এতিয়াও নিখুততাৰ পৰিৱৰ্তে সৃষ্টিশীল প্ৰকাশ আৰু অন্বেষণৰ ওপৰত গুৰুত্ব দিয়া হয় গতিকে শিশুৰ শিল্পকলা সহজভাৱে বিমূৰ্ত বা প্ৰতিনিধিত্ব মূলক হৈ থাকিব পাৰে

এই বয়সৰ গোটটোৱে আকৃতি ৰং আৰু দৃষ্টিভংগীৰ দৰে মৌলিক ধাৰণা শিকোৱা অধিক গাঁথনিগত শিল্প পাঠৰ পৰাও উপকৃত হ'ব পাৰে শিশুসকলক নিৰ্দেশনা মানি চলিবলৈ বা নতুন কৌশল চেষ্টা কৰিবলৈ উৎসাহিত কৰিলে